এমাহৰ ভিতৰত চাবলৈ মন যোৱা গুৱাহাটীলৈ যাবলৈ মন যোৱা গুৱাহাটী চহৰখনত চিৰিয়াখানা জীৱ জন্তু সব চাবলৈ মন যায় আৰু চহৰখনতো থাকিবলৈ মন যায় চহৰখনত থাকি মানুহে কেনেকুৱা পায় সেইবোৰ সদায় হাবিৰাগ হৈ থাকে যাবলৈ গুৱাহাটীখন চাবলৈ আৰু চিৰিয়াখানা কি কি জীৱ জন্তু আছে কি আছে কলাৰ ক্ষেত্ৰত কি আছে সেইবোৰ মানুহে কোৱা শুনো সেইকাৰণে গুৱাহাটীখনেই মোৰ বাছি লৈছিলোঁ গুৱাহাটীখনলৈকে যাবলৈ মন যায় গুৱাহাটীখনত য'ত য'ত যিব বস্তু আছে সকলোবোৰ চাবলৈ মন যায় গুৱাহাটী টাউনখনত বজাৰ পাঠবোৰ সেইটো শুনিও চাবলৈ মন যায় চিৰিয়াখানালৈ গৈ হাতী গঁড় ভালুক লাজুকী বান্দৰ সকলো সিংহ সকলোবোৰ দেখিবলৈ চাবলৈ মন যায় সেই গতিকে গুৱাহাটীখনেই চহৰখনেই বাচি লৈছিলোঁ মই তালৈ গ'লে সকলো চাই আনন্দিত হ'লোহেঁতেন আৰু চহৰ চহৰখনত দোকান বজাৰবোৰ বহুত বহুল ডাঙৰ সেইকাৰণে চাবলৈ মন যায় আৰু গুৱাহাটীখনত প্ৰায় মানুহে গুৱাহাটীৰ বিষয়ে কয় মানে শুনিবলৈ শুনো সেই গতিকে গুৱাহাটীলৈকে গুৱাহাটী জিলাখনকে যাবলৈ মন যায় আৰু হাতী গঁড় হাতীনো কেনেকুৱা ভালুক কেনেকুৱা সিংহ কেনেকুৱা বাঘ কেনেকুৱা সকলোবোৰ চাবলৈ মন যায় আৰু ইয়াত আমাৰ ইয়াত গৰু ছাগলী হাঁহ পাৰ সেইবোৰহে আছে সেইবোৰ জীৱ জন্তু দেখিবলৈ নাপাওঁ সেইকাৰণে চহৰখনলৈ যাবলৈ মন যায় আৰু চহৰখন বহুত জনবসতি বহুত চহৰ সেই গতিকে মানুহে কয় গতিকে অসমৰ ভিতৰত গুৱাহাটীখনকে এমাহৰ কাৰণে গৈ সকলো চোৱা চিতা কৰি আনন্দভোগ কৰিবলৈ মন যায় আৰু চিৰিয়াখানাত গৈ পেলাই কেনেকৈ কি চাম সেইটো আছে সকলো চাই মেলি আহি আমাৰ যাতে আমাৰ গাঁৱলীয়া পৰিৱেশৰ মানুহক ক'ব পাৰোঁ তাকে সকলো সকলোবোৰ চাই মেলি গাঁৱলীয়া মানুহক কৈ মেলি আনন্দিত দিনবোৰ কটাবলৈ মন যায় আৰু চহৰলৈ গৈ চহৰত কি কি আছে গুৱাহাটী চহৰখনতনো আৰু কি কি আছে কলাক্ষেত্ৰত কি আছে সেয়া চাই মেলি আহি মানুহক ক'লে মনবোৰ ভাল লাগিব সেই গতিকে গুৱাহাটীলৈকে যাম বুলি ভাবি আছোঁ আৰু গুৱাহাটী চহৰত জীৱ জন্তু আদি সকলো চাই মন মনবোৰ তাকে বহুত ভাল লাগিব সেই গতিকে চিৰিয়াখানা এখনত কি ক'ত আছে চাই মেলি আহি আনন্দৰে মানুহক কোৱা সু সুযোগ চাই আহি যাবলৈ মন আছে